খেতিয়ক আৰু পশুপালকসকলৰ মাজত আদিম বহুতো আগৰ পৰায়ে পৰস্পৰে ইজনে সিজনক সহায় কৰিব পাৰে সহায় কৰি আহিছে যেনে ধৰক পশুপালকসকলে পশুপালকসকলৰ গৰু গৰুৰ পৰা যিটো আমাৰ গৰুৰ গোবৰ গোবৰৰ পৰা গোবৰ সাৰ গোবৰ সাৰ প্ৰয়োগ কৰিলে খেতি পথাৰ যথেষ্ট পৰিমাণে ভাল হয় খেতিয়কৰ যথেষ্ট পৰিমাণে সহায় সুবিধা হয় গৰু গোবৰ প্ৰয়োগ কৰিলে খেতিও বহুত ভাল হয় বহুত উন্নতমানৰ খেতি খেতিত সহায় কৰে তেনেধৰে তেনেধৰণে খেতিয়কসকলে যিদৰে ধান খেতি জানে যেনে ধৰক ধান খেতি ধান খেতিৰপৰা হাঁহ কুকুৰা পশুপালকসকলৰ হাঁহ কুকুৰাক ধানে ধান ধান যোগান ধৰিব ধান যোগান ধৰিব পাৰে আৰু পশুপালসকলৰ

খেতিয়কসকলৰ খেতিয়কসকলৰ খেতি কৰা ধানৰ পৰা আৰু লগতে খেৰৰ পৰা পশুপালকসকলৰ বহুত পৰিমাণে সহায় সুবিধা হয় আৰু ইয়াৰ উপৰিও পশুপালকসকলৰ ইয়াৰ ইয়াৰ উপৰিও খেতিসকলৰ